মানুহৰ জীৱনত খেলা ধূলা বস্তুটো অত্যন্ত প্ৰয়োজনীয় বস্তু হয় সেইটো পঢ়া শুনাৰ লগতে প্ৰাসংগিক খেলা ধূলাটো কৰিব লাগে অকল পঢ়া শুনাত মন দি খেলা ধূলা কৰাটো যুক্তিযুক্ততা নাথাকে পঢ়া শুনাৰ সমান্তৰালভাৱে খেলা ধূলাটো কৰিব লাগে অকল যদি খেলা ধূলাতে যায় আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাথাকে তেতিয়া পিছত আপুনি যদি খেলা ধূলাটো গৈ কেৰিয়াৰ ছাকচেছ হয় তেতিয়া বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মানুহৰ জীৱনত পঢ়া খেলা ধূলা কৰাটো অত্যন্ত প্ৰয়োজনীয় খেলা ধূলা কৰিব লাগে খেলা ধূলা কৰিলে মানুহৰ শাৰীৰিকভাৱে মানুহজন ফিট হৈ থাকে মেণ্টেলি ষ্ট্ৰং হয় আৰু বেমাৰ আজাৰৰ পৰা কিছু পৰিমাণে লাঘৱ পোৱা যায় মানুহৰ বডিটো যেতিয়া এক্টিভ হৈ থাকে তেতিয়া মানুহক কাম বন কৰিবলে উৎসাহ থাকে মনটো খেলা ধূলা কৰিলে মানুহৰ মনটো ভালে থাকে মনটো ভালে থাকিলে কাম বন কৰিবলৈ মানে মানুহক উদ্যমতা প্ৰদান কৰে খেলা ধূলা কৰি থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু স্বাস্থ্য ভালে থাকিলে সকলো সুকলমে পৰিচালিত কৰিব পাৰে আৰু অকল খেলা ধূলা কৰিলে নহ'ব খেলা ধূলাৰ সমান্তৰালভাৱে পঢ়া শুনাও কৰিব লাগিব পঢ়া শুনা নিয়মীয়াভাৱে কৰি যাব লাগে পঢ়া শুনাৰ লগতে খেলা ধূলাটো এটা এক্সট্ৰা হিচাপে কৰিব লাগে আৰু দিনটোতো চৌবিছ ঘণ্টা সময় পঢ়া শুনা নহয় অকল খেলা ধূলা কৰিলেতো আজিকালি নচলে সামাজিক জীৱনত পঢ়া শুনাটো নিতান্তই প্ৰয়োজন আৰু কেৰিয়াৰত সফল হ'বলৈ হ'লে খেলা ধূলাৰ লগতে পঢ়া শুনাটো লাগিব পঢ়া শুনা কম মানে খেলা ধূলাত যদি আগুৱাই যায় তেতিয়াও ভৱিষ্যতে কেতিয়াবা ভৱিষ্যতে মানে উজ্বল ফিউচাৰৰ কাৰণে আপোনাক পঢ়া শুনাটো অত্যন্তই প্ৰয়োজনীয় সেইকাৰণে দুইটা সমান্তৰালভাৱে চলাই নিয়টো মই প্ৰয়োজনীয় বুলি ভাবোঁ পঢ়া শুনা অকল খেলা ধূলা কৰিলেতো নহ'ব পঢ়া শুনাটো লাগিবই আজিকালি সকলো ক্ষেত্ৰতে যিহেতু নলেজ ইজ পাৱাৰ পঢ়া শুনাৰ জ্ঞানটো মানুহৰ নিতান্তই প্ৰয়োজন সেইকাৰণে খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰিব লাগিব আৰু মই ভাবোঁ খেলা ধূলাতকৈ অলপ বেছি মনোযোগ পঢ়া শুনাত দিয়াটো ভাল আৰু যদি আপুনি কোনোবা এটা খেলত অত্যন্ত পাৰ্গত হয় তেতিয়া আপুনি সেই খেলটোতে মনোযোগ দি পিনি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে আৰু যদি পঢ়া শুনা তাৰ লগতে পঢ়া শুনাটো কৰিলৈ গ'লে আপোনাৰ বেছি সুবিধা হয় সেইকাৰণে খেলা ধূলাৰ লগতে পঢ়া শুনা কৰাটো জৰুৰী পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰি থাকিলে জীৱনটো সুকলমে পাৰ কৰি নিয়াত সবল হয় আৰু অকল খেলা ধূলা হ'লে পঢ়া শুনা নহ'লেতো যিহেতু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব গতিকে দুইটা সমান্তৰালভাৱে চলাই নিয়াটোৱে আমাৰ বাবে অতি জৰুৰী